হেল্ল' হয় এয়া চেমচাং এজেঞ্চিত লাগিছে নেকি বাৰু হয় মই মানে মৰাণ বিষ্ণপুৰৰ পৰা কৈছিলোঁ অংকিতা কলিতা হয় কালি মানে আজিৰ পৰা প্ৰায় পোন্ধৰদিনমান আগতে মই আপোনালোকৰ তৰংগ ইলেক্ট্ৰনিকছৰ পৰা মানে এটা মোবাইল কিনিছিলোঁ হয় চেমচাং চেমচাঙৰ হয় চেমচাং এম টুৱেণ্টি টু হয় মোবাইলটো ইমানেই বেয়া মানে কণ্ডিশ্যন আপোনালোকৰ ছাৰ্ভিচ মানে আৰু ইমানেই বেয়া ছাৰ্ভিচ দিয়ে আপোনালোকে আপোনালোকে কি ছেকেণ্ডহেণ্ড মোবাইল বিকে নেকি ইমান ফোনটো না চাৰ্জ লয় না গ্ৰাফিক্স কুৱালিটি ভাল মানে একোৰ ফালৰ পৰাই ঠিক নহয় মোবাইলটো আৰু তেওঁলোকে মোক কিনাৰ সময়ততো ইমান কিবাকিবি কৈ মেলি পঠিয়াইছে যে মোবাইলটো ভাল পাব বাইদেউ আপুনি মোবাইলটো আপোনাৰ হয় ফটো চটো অঁ নহয় মানে সেইটো কথা বুলি নহয় মোৰতো পইচাটো এনেই গ'লগৈ ন মই যেতিয়া ফোনটো দেখাবলৈ গৈছোঁ আপোনালোকৰ মোৰ মানে প্ৰব্লেমটো যেতিয়া মই ক'বলৈ গৈছোঁ যে মোবাইলটো এনেকুৱা তেতিয়া আকৌ ৰাফ বিহেভ কৰিছে যে অঁ যে এইটো ফোনটো আৰু এবাৰ আনপেক্ড হৈ যোৱাৰ পিছত সেইটো আৰু ঘূৰাই নলয় সেইটো ইউজ কৰা এবাৰ চিম ভৰাই দিলে আৰু মোবাইলটো আৰু ইউজ নহয় কথা সেইটো নহয় নহয় ফোনটো মোৰতো পইচাটো এনেই গ'ল ন ম আমি ফোন কিনিছোঁ কেলৈ কিবা এটা সুবিধাৰ কাৰণেহে ফোন কিনিছোঁ যাতে মোৰ ফোনটো সুবিধা হয় ফোনটোৱে যদি চাৰ্জ ল'বলৈ পাঁচ ঘণ্টা লগায় তেনেকৈ নহয় নহয় আপোনালোকে চাব লাগে ন আপোনালোকে ইমান এনেকুৱা আপোনালোকে ছাৰ্ভিচ দিয়ে বুলি হ'লেতো মই আমি আগতে ফোন নিকিনো আপোনালোকে এতিয়া বনাই মেলি দিয়া আৰু ইমান ৰাফ বিহেভ কৰে আপোনালোকৰ ইমান ৰাফ বিহেভ কিয় আপোনালোকৰ কেলৈ ইমান ৰাফ বিহেভ কৰে আপোনালোকে ক'ব লাগে তেতিয়া আমি নিদিলোহেঁতেন নহয় নিদোঁ ন মই নিকিনো তেনেকৈ তেনেকৈ মই নিকিনো নহয় ফোন আপোনালোকে ভাবিব লাগে ভা বস্তু এটা যেতিয়া কিনিবলৈ যায় দোকানীয়েওতো দোকানৰ দোকানীজনৰ দায়িত্ব হয় নাই যে মানে কাষ্টমাৰজনক ভাল এটা বস্তু প্ৰডাক্ট আমি ভাল এটা বস্তু আমি দিওঁ যাতে তেওঁ ভাল হওঁক আমি বস্তু কিনিবলৈ যাওঁ যাতে আমি সেইটোৰ পৰা আমি বেনিফিটট্ছ হয় আমি বস্তুটো এটা প্ৰয়োজনবোধে আমি কিছুমান সামাগ্ৰী সামা সামগ্ৰী কিনিবলৈ যাওঁ আপোনালোকৰ সেইটো ফোনটো না ভালকৈ মানে চাৰ্জ লয় না ফটো এখন ভালকৈ তুলিব পাৰি ফোনটো ইমানেই হেং মাৰে ইমানেই হেং মাৰে আৰু সেইটোৱেই যদি মই কম্প্লেইণ্টটো দিবলৈ গ'লোঁ আমি ফোনটোতো কিনা বেছি দিন হোৱা নাই পোন্ধৰদিনমান হৈছেহে ফোনটো ফোনটো যেতিয়া কিনিব আৰু চাৰ্জাৰ ইমান বেয়া বেক আপ নলয় মোবাইলটো আপোনালোকে চাব লাগে আৰু ষ্ট'ৰেজ ইমান কম ইমান পতককৈ হেৰি হৈ যায় ইমান পতককৈ আৰু মোবাইলটো একদম মানে ইমানেই হেং মাৰে একো বস্তু নেটৱৰ্কটো ইমানেই বেয়া ভালকে শ্ব'ৱে নহয় একো বস্তু আপোনালোকে সেইটোৰ ওপৰত অলপমান গুৰুত্ব দিব লাগে আপোনালোকে যদি বস্তুটো যদি বেয়াই হয় আপোনালোকে বিকে কেলৈ আপোনালোকে বিকিবই নেলাগে সেইটো কথা আপোনালোকে অলপমান ভাবি চাব লাগে সেনেকৈ কাষ্টমাৰে বস্তু নিকিনে নহয় আপোনালোকৰ আৰু ঠিক আছে বেয়া সেইটো বেয়া যেতিয়া কম্প্লেইণ্ট দিবলৈ গৈছোঁ সেই কম্প্লেইণ্টটোও আপোনালোকে লোৱা নাই কম্প্লেইণ্টটোত আকৌ ওল্টাই মোকেই কৈছে মোৰতো পইচাকেইটা গ'ল ন মইতো পইচাকেইটা এনেই ওপৰতে পোৱা নাছিলোঁ এইবোৰ কষ্টৰ ধন হয় আপুনি অলপমান ইয়াৰ ওপৰত গুৰুত্বটো দিয়ক আপোনালোকে এইটোৰ ওপৰত গুৰুত্বটো দিয়ক নহ'লে কিন্তু মই পুলিচ কেছ কৰিব কাৰণে কিন্তু মই বাধ্য হৈ যাম আপুনি ইয়াৰ ওপৰত কিন্তু গুৰুত্ব দিয়ক দেই আপোনাক কোৱাৰ কাৰণে কথাটো বেয়া নাপাব কিন্তু মোৰ কষ্ট হৈছে মোৰ কষ্ট হৈছে মোৰ ফোনটোৰ কাৰণে মই পইচা দিছোঁ যিমান যি হ'লেও আপুনি সেইটো কথা অলপমান বুজিব লাগে আপুনি অলপমান গুৰুত্ব দিব ইয়াৰে ওপৰত ঠিক আছে ধন্যবাদ অঁ ঠিক আছে আপুনি ক'ব দেই অঁ অঁ হ'ব